বৰ্তমান সময়ত গ্ৰাম্য অঞ্চলত নিপুন শ্ৰমিক পাবলৈ অসুবিধা হৈছে আৰু তেওঁলোকে কাম কৰিবও নিবিচাৰে আৰু কামো নাজানে কাৰণ তেওঁলোকে আজিকালি চৰকাৰে বহুতো সুবিধা দিছে সেই সুবিধাবিলাক লোৱাৰ পৰা তেওঁলোকে কাম কৰিবলৈ মানে নিবিচৰা হৈছে আৰু মানে নাজানেই বহুতো শ্ৰমিকে কাম কৰিবই নাজানে বাঁহৰ কাম নাজানে তেওঁলোকে আগৰ দৰে নাঙল বনাব নাজানে ঢাৰি বনাব নাজানে কিছুমানে ঘৰ বাঁহৰ বাঁহৰ বেৰা দিব নাজানে তেনেকুৱা হৈছে আৰু তেওঁলোকে কামবোৰ ভালকৈ নজনাৰ কাৰণে সফলভাৱে কামটো হৈ নুঠে আৰু এতিয়া দিন হাজিৰা এতিয়াও হাজিৰা তেওঁলোকে টাউনত পাই পাঁচশ টকা গাঁৱত তিনিশ টকা গতিকে মানে তেওঁলোকে গাঁৱত এইকাৰণে কাম কৰিবলৈয়ো মানে তেওঁলোকে টাউনলৈ উলাই যায় আৰু গাঁৱত মানে তেনেকুৱা শ্ৰমিক এতিয়া মানে পাবলৈ দিগদাৰ হৈছে